হয় জন্তুবোৰৰ পোৱালিবোৰ জন্মৰ লগে লগে আমি কুহুমীয়া গ পানীৰে পৰিষ্কাৰ কৰি লওঁ পৰিষ্কাৰ কৰি পেলাওঁ গাটো ধুৱাই মেলি পেলাই ৰ'দত অলপ পোৱালিকেইটা আমি মানে ফটফটিয়া হেৰি তনতনীয়া হ'বলৈ দিওঁ তাৰপিছত এনে ছাগলীৰ ক্ষেত্ৰত আমি মাটিৰ গেছটো পাবলৈ নিদিয়াকৈ ৰাখোঁ পোৱালিখি পোৱালিবিলাকক নে মাটিৰ গেছটো পালে ছাগলীৰ পতককৈ মানে অসুখ হয় সেয়েহে আমি চাংঘৰ সাজি ছাগলী পোৱালিৰ যত্ন লওঁ মানে আমি মাটিৰ গেছটো পাবলৈ নিদিওঁ আৰু ইনে উন্নত জাতৰ পোৱালি বিচাৰিবলৈ হ'লে আমি প্ৰজননৰ সময়তে মানে প্ৰজননৰ ক্ষেত্ৰত আমি উন্নতমানৰ হেৰি বেজি চিকিৎসকৰ হতুৱাই দিয়াব লাগিব তেতিয়াই মানে উন্নত জাতৰ পোৱালি এ পোৱা যায় আমাৰ ওচৰত তেনেকৈ মানে ইমান ভাল জাতৰ ব জন্তুবোৰ নাই সেই গৰু ছাগলী তেনেকৈয়ে আমি অকণমান মানে হেৰি হ'লে চিকিৎসকৰ পৰামৰ্শ লৈ তেনেকৈয়ে আমি প্ৰতিপাল কৰি আছোঁ